হেল্ল' মই অলপ আগতে আপনালোকৰ দোকানৰ পই এই চুইগী অৰ্ডাৰ দিছিলোঁ তিনটা চিকেন ৰোল দিছিলোঁ আৰু মই ফিডবেকটো দিবা খুজিছোঁ যে ৰোলগিটা ভাল আছিল পৰিমাণটোও ভাল আছিল আৰু পেকিংটোও ধুনীয়া চিকেনখিনি ৰোলত চিকেনৰ ভাল পৰিমাণ আছিল আৰু অলপমান নিমখটো অলপমান বেছি হৈছে কিন্তু হৈ যাব মেয়নিজটো দিয়াৰ কাৰণে ভাল লাগিছিল আৰু একদম কম টাইমৰ ভিতৰতে ডেলিভাৰিটো হৈ গেইছি সেইটোৰ কাৰণে ভাল লাগিছে ত' আৰু আগোক লেগিও আপনালোকৰ দোকানৰ পই আমি অৰ্ডাৰ কৰিম চুইগীৰ